আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ এখন জকাইৰ প্ৰয়োজন হয় নহ'লে বা এখন বোৱা চালনিৰ প্ৰয়োজন হয় আৰু ল'ৰা মানুহৰ কাৰণেটো এনেও হেৰি পলো লয় কেতিয়াবা কিছুমানে আঠুৱা লয় মানে আঠুৱা জালবোৰ লয় ত' সেই তেনেধৰণে মাছ ধৰা হয় কিন্তু বিশেষ আমি বেছিভাগ আমি কেতিয়াবা আঠুৱা টানো বাৰু আঠুৱা দি পেলাইও আমি আঠুৱা নেট দি পেলাইও আমি মাছ ধৰোঁ তিনি চাৰিজন মানুহ লগ খাই আৰু মানুহ আমি যদি মানে দুজনী তিনিজনী মানুহ হয় আমি কেতিয়াবা জাকৈ দি পেলাইও মাৰোঁ জাকৈ দি পেলাই বেছিকৈ ধৰা হয় মাছবোৰ জাকৈ দি পেলাই আমি মাছ ধৰিবলৈ যাওঁ আৰু মাছ ধৰিবলৈ সজুলি এখন জাকৈৰ প্ৰয়োজন হয় আৰু লগতে মাছ থ'বলৈ কাৰণে এটা খালৈৰ প্ৰয়োজন হয় তাত যাতে আমি মাছ থ'ব পাৰোঁ ধৰি পেলাই চিধা ত' আৰু লগতে মাছ ধৰি খুব ভাল লাগে কাৰণ মাছ ধৰি এটা ধৰা আনন্দটোৱেই বেলেগ হৈ যায় এতিয়া লগৰবোৰৰ লগত চিঞৰি চিঞৰি মাছ ধৰা হয় সেই বস্তুটো মানে যিটো ফুৰ্তি হয় সেই ফুৰ্তিটো মানে বেলেগ ধৰণৰ হৈ পৰে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা নিচিনাও হয় কেতিয়াবা এইবোৰ জালবোৰ জালবোৰ এজেগাত পাতি পেলাই এটা চাইডৰ পৰা এটা চাইডৰ পৰা গোটেইখিনিয়ে মাছবোৰ জাকৈ মাৰি মাৰি খেদি খেদি পেলাইও কেতিয়াবা তেনেকেও মাছ ধৰা হয় কেতিয়াবা তেনেকেও মাছ ধৰা হয় মানে ভাল লাগে পানী যেতিয়া বেছি হয় তেতিয়া মাছবোৰ তেনেকে খেদি খেদি পেলাই মাছ ধৰে যেতিয়া কম পানী হয় কম পানী হ'লেগে তেতিয়া আমি এনেকুৱা নিচিনা কৰোঁ যেনেকে আঠুৱা টানি পেলাই ধৰোঁ বা নহ'লে নহ'লে কি কৰোঁ চৰিয়া লৈ যাওঁ চৰিয়া নি পেলাই অকণমান পানী থাকিলে আমি তেনেকেই পানীবোৰ পানীবোৰ মানে চৰিয়া দি পেলাই ইপাৰে সিপাৰে পানী মানে য'ত পানী নাথাকে সেইফালে শুকান জাগাৰ ফালে পানীটো আমি চৰিয়াই সিঁচি সিঁচি পেলাই পানী যেতিয়া নাইকিয়া হ'ব তাৰপিছত নিজে হাতে ধৰোঁ তেনেকে মানে শিঙি মাছটো ধৰিবলে অকণমান প্ৰব্লেম হয় শিঙি মাছ কাৱৈ মাছটো মানে বাকী মাছবোৰ ধৰি ভালেই লাগে কাৱৈ মাছটো মানে কি অকমাণ হেৰি টাইপটো মানে ইটো চাইডেও কাইট আছে সিটো চাইডেও কাইট আছে বুকুৰ চাইডেও আছে পিঠিৰ চাইডেও আছে সেইটো কাৰণে অকণমান ধৰিবলৈ বেয়া বাট শিঙি মাছটোতো আৰু বেয়া কাৰণ শিঙি মাছৰ এটা বিন্ধ খালেই যে এনেকুৱা যে লাগে মানে আপুনি গোটেই জীৱই গুচি যায়গৈ এনেকুৱা নিচিনা লাগে কাৰণ ইমানেই বিষ উঠে জ্বৰ উঠাই দিয়ে মানে শিঙি মাছে বাকী মাছবোৰ ধৰি খুব ভাল লাগে মাগুৰ মাছটোও ইমান প্ৰব্লেম নহয় কিন্তু পিচল হয় কিন্তু তথাপিতো মানে মাগুৰ মাছটো ভালেই কাৰণ তাৰ বিন্ধ ইমান মানে শিঙি মাছটোৰ নিচিনা নহয় মানে আৰু গৰৈ মাছবোৰ ধৰি ভাল লাগে সবসে গৰৈ মাছবোৰ ধৰি ভাল লাগে বা গৰৈ মাছ ধৰি ভাল লাগে টোৰা মাছটো অকণমান পিচল হয় সেই মাছটো ধৰিবলৈ ভাল নালাগে কিন্তু এটা এটা কথা যদি টোৰা মাছবোৰ বোকাত সোমাই সোমাই থাকে ন বোকা খান্দি খান্দি পেলাই যেতিয়া উলিয়াই উলিয়াই ধৰা হয় সেই ধৰা ধৰাটো মানে হেৰিটোয়েই মানে বেলেগ হৈ যায় মানে যিটো মানে ভাল লাগে সেই ভালটো মানে বেলেগ টাইপৰ হৈ যায়গৈ আৰু মই বিশেষ জকাই মাৰি খুব জকাই জকাই দি পেলাই চুচি চুচি যে মাছ ধৰা হয় বনবোৰ সেনেকে ধৰি খুব ভাল পাওঁ বহুত ভাল লাগে বাকী যিবোৰতকৈ মানে আঠুৱা টানি ভাল লাগে বা কিবা ভাল লাগে মোৰ সেইটোতকৈ জকাইখন লৈ পেলাই মাছ ধৰাটো মানে বহুত ভাল লাগে কাৰণ অলপ অলপ পানীৰ চাইডে চাইডে মাছ ধৰা হয় ন মানে পানীৰ ভিতৰত সোমাই যাব লগা নহয় বা পানীৰ মাজত যাব লগা নহয় আঠুৱাটো মাৰিবলৈ হ'লে মানে পানীৰ ভিতৰত সোমাই যাব লাগে সেইটো কাৰণে অকণমান মানে হেৰি লাগে অলপ আফচোচ লাগে কিন্তু মাছ ধৰি খুব ভাল লাগে আৰু মাছ ধৰিবলৈ কাৰণে শেৱালীজালো প্ৰয়োজন হয় আৰু কাৰণ পানী বেছি হ'লে মাছবোৰ সদায় শেৱালী জাল দি পেলাই এনেকে দলি মাৰি দি পেলাই ধৰা হয় সেইটো সেইটো দি পেলাই ধৰিব পাৰিলেটো আৰু বেছি ভাল হয় কাপোৰো বেয়া নহয় কাৰণ মাছ চাছ বাকী আঠুৱা চাঠুৱা মাৰিব গ'লে মানে আঠুৱা দি পেলাই মাৰিব হ'লে গোটেই কাপোৰেই বেয়া হৈ যায়